মই ডাঙৰ মাছ ধৰিছোঁ কিন্তু মই সঁচাকৈ আশা কৰা নাছিলোঁ যে মই ডাঙৰ মাছ ধৰিব পাৰিম সেইটো মই মাছটো যে ধৰিছোঁ মই এনেই মানে মাছ মাৰিব যোৱা নাছিলোঁ যিটো মাছ ধৰিছিলোঁ মই এই যে মোৰ হিচাপত আৰু এনেইতো তাতকৈ বহুত ডাঙৰ মাছ আছে কিন্তু মই যিটো মাছ ধৰিছোঁ সেইটো মই আশা কৰি যোৱা নাছিলোঁ তেতিয়া মানে কি পানী আছিল বানপানী মানে আৰম্ভ হৈছিলেই ঠিক এইটো আপোনাৰ কিমান চনত আপোনাৰ দুহেজাৰ চাৰি চনত চাৰি চনত নহয় চ'ৰী আপোনাৰ মোৰ ভুল হৈ গ'ল এইটো আপোনাৰ এ এই যোৱা বছৰ ওপৰি বছৰ হ'ব আমাৰ ইয়াত পানী হৈছিলে পানী হওঁতে মই গৈছিলোঁ পানী চাবলৈ গ'লোঁ পানী চাবলৈ যাওঁতে মানে ধাৰত তাৰমানে মাছটো আহি আছিলে কিন্তু ৰাস্তাটোত আমাৰ মানে কি সিমান পানী হোৱা নাছিলে অলপ অলপ মানে ভৰিত অলপ পানী লাগে তেতিয়া মা ধাৰত মাছটো আহিছিলে আহি জাঁপ মাৰি মোৰ আগতে পৰিল পৰোঁতে মই মই তেতিয়া মাছটো ধৰিলোঁ ধৰি কিনে মাছটো ৰাখিব পৰা নাছিলোঁ আৰু মই আঁঠুকাঢ়ি লৈছোঁ আঁঠুকাঢ়ি লৈ কিনে মাছটো ধৰিলোঁ মাছটো ধৰি আৰু মোৰ এনেকুৱা লাগিছে মই বোলো কোনেও পোৱা নাই ইমান মানুহ চাব গৈছে সবেই হাহাকাৰ লগাই দিছে তাত এনেকুৱা হাহাকাৰ লগাইছে মানে মই যেনিবা বেলেগহে পালোঁ সেনেকুৱা তাৰপিছত আৰু মই মাছটো ধৰি কিনে ঘৰলৈ লৈ আহিলোঁ ঘৰলৈ লৈ মইতো দাঙিতো আনিব নোৱাৰোঁ মোটামুটি দাঙি আনিব পাৰোঁ কিন্তু মই বহুত দূৰলৈ খোজকাঢ়ি গৈছিলোঁ মোটামুটি চাৰে তিনি কিলো বা চাৰি কিলো এনেকুৱা হ'ব আৰু লগৰজনক ফোন কৰি কিনে মই মাতিলোঁ গাড়ীত লৈ কিনে মই ঘৰলৈ আহিলোঁ ঘৰত আহিও আমাৰ ঘৰৰ মানুহবিলাকে যেতিয়া মাছটো দেখি কৈছে বাঃ ইমান ডাঙৰ মাছ ক'ত পালি সেনেকৈ যেতিয়া কৈছে মই কলোঁ কি মই পানী চাব যাওঁতে আহি আছিল বেলেগে সেই ধৰা নাছিল নেকি মই কলোঁ নাই বেলেগে নাই ময়ে ধৰিছোঁ আ ঘৰৰ মানুহ মানে বহুতখিনি বহুত ডাঙৰ মাছ পাই গলি আপা সেই সেনেকৈ আৰু মা মাছো নাথাকে পানী চাৰিওফালে ফিচাৰী ফিচাৰীবিলাক সব বাগৰি গৈছে ফিচাৰীৰে মাছ হয় এইটো কিন্তু তাত তাৰ বাহিৰে মই বেলেগ আৰু সেনেকুৱা মাছ পোৱা নাই আৰু এটা মাছ পাইছিলোঁ মই এই কুচিয়া মাছ মই তেতিয়া সেই নেট লৈ গৈছিলোঁ আমাৰ বিল আছে বিলত তাতে নেট লৈ গৈছিলোঁ লগৰৰ লগত যাই পেলাই আমি তিনিজনে গৈছিলোঁ তেতিয়া যাওঁতে তাত মোটামুটি মই এক কেজি দুইশ গ্ৰাম জুখিছোঁ তাৰমানে মাছ পোৱা নাই পোৱা নাই পোৱা নাই পোৱা নাই নেটখন আমাৰ সৰু সবে পাই হা হাহাকাৰ লগাই দিয়ে মানে মাছটো পালে অলপ ফূৰ্তি লাগে ন' সবে হোলী লগাই দিয়ে কিন্তু ম আমি পোৱা নাই আমি আৰু বোলো আমি যাওঁ ব'ল আমি মাছ নাপাওঁ তাৰপিছত লাষ্টত মই ক'লোঁ এই এইটো আৰু এটা চাক আছিলে কাষত মই ক'লোঁ এইটো চাক মাৰি দিওঁ দে এবাৰ সিহঁতে কৈছে দে মাৰি দে তাৰপিছত মাৰি দিলোঁ মাৰি দিয়াত চাকত যেতিয়া নেটটো সোমাই দিলোঁ নে'ট নে'টখনত মানে ওপৰত কুচিয়াডাল এনেকৈ খাড়া হৈছে সাপ যেন পায় তাৰপিছত নে'টখনেদি হেঁচা মাৰি ধৰিলোঁ তাৰপিছত টাঙোন এডাল আছিল কাষতে সেই টাঙোনডালেৰে কোবাই কোবাই কুচিয়াটো মাৰিলোঁ মাৰি কিনে ঘৰলৈ লৈ আহিলোঁ ঘৰলৈ লৈ আহি লৈ আহি মই আকৌ বোলো ঘৰত তাৰপিছত লগৰকেইটা ক'লে ক'লে কি এটা কাম কৰোঁ ব'ল ইমান ডাঙৰ কুচিয়া দেখাই নাই জুখি চাওঁ কিমান হয় এক কেজি দুইশ নে তিনিশ মোৰ ঠিক এটা মনত নাই দুইশ নে তিনিশ তেনেকুৱা হ'ব তাৰপিছত জুখিলোঁ জোখ যেতিয়া জুখিছোঁ জুখি পেলাই তাৰপিছত আৰু বাকী কাষৰ মানুহ লগৰটো এটা কৈছিল কৈছিলে ইমান ডাঙৰ মাছ কুচিয়া মাছ মই ইমান মাছ মাৰিলোঁ খাই পোৱা নাই মোকো দিবি হা তাৰ পাছত মই বোলো ঠিক আছে হ'ব আৰু সবে ভাগ কৰি লওঁ দুইপিচ লৈ যাবি সেনেকৈ আমাৰ সেইটো মাছৰ কুচিয়া ধৰক মোটামুটি আ ওঠৰ পিচমান হৈছে নে ইমান ডাঙৰ আ দেখিলে একদম পোৰা ফেঁটী সাপ যেন পায় আৰু সেই টাইমত পানীত আমি যেতিয়া আছিলোঁ আমাৰ পানী মোটামুটি এক বুকু আছিলে এক বুকু পানীত আমি সেই কুচিয়াটো ধৰিছোঁ সিদিনাখনো বহুত মানে ক'ব নোৱাৰি আৰু যেতিয়া মাছ নাপাই নাপাই যেতিয়া যিটো মাছ পাম সবতকৈ ডাঙৰ পালে তেতিয়া বহুত ফূৰ্তি লাগে সিদিনাৰ কাৰণে আমাৰ সেই দিনটো পূৰা মাছ মাৰি আমি মানে কি লাভাম্বিত হৈছোঁ আৰু সেনেকুৱা যেন লাগিছে আৰু সিদিনা মানে সবকে ক'ব পাৰিছোঁ আৰু আমাৰ লাজ নালাগিল মানে কি মানে সবে আৰু ঠাট্টা কৰিলে বোলে এটাও মাছ নাপালি এটাও মাছ নাপালি কিন্তু যিটো পাইছোঁ সবতকৈ ডাঙৰ পাইছোঁ কিন্তু আমি সেইটোৱেই পাইছোঁ আৰু বেছি পোৱা সেই দুটা নে তিনিটা পাইছোঁ আৰু তাৰপিছত আৰু সেনেকৈ বেলেগ মাছ এনে ফিচাৰীত পাওঁ কিন্তু ফিচাৰীত পালে ফিচাৰীটো মাছবিলাক ডাঙৰেই হয় কিন্তু এই এই দুটা মাছ যি দুটা পাইছোঁ ফিচাৰীত পোৱাতকৈ বেছি মানে কি ভাল লাগিছে আৰু বেছি মানে ফূৰ্তিত আছিলোঁ আৰু কাৰণ সবৰে মাজৰ পৰা মই পাইছিলোঁ সেইটো কাৰণত বেছি মোৰ বেছি ফূৰ্তি হৈছিলে আৰু তেনেকুৱা সেই এবাৰ খালত পাইছিলোঁ আমাৰ পিছফালৰ খালত এই মাগুৰ পাইছিলোঁ এটা চাইনা মাগুৰ এটা পাইছিলোঁ ওজনটো ঠিক গম নাপাওঁ সেইটো জোখাও নাছিলোঁ কিন্তু সেইটো ডাঙৰ আছিল তাৰপিছত আৰু এদিন ৰাস্তাত যাই থাকোঁতে এটা শ'ল পাইছিলোঁ শ'লটো আপোনাৰ মই ৰাস্তাৰে যাই আছোঁ যাই আছোঁ মোৰ আগতে মানে কাষতে ডোং আছে গৰখীয়া বুলি কয় কি এইটো সেনেকুৱা বুলি কয় পানী যোৱা ড্ৰেইনৰ পৰা তাৰপৰা জাঁপ মাৰি আহি কিনে মোৰ আগত পৰিলে তাৰপিছত সেইটো পালোঁ সেইটো সিমান ডাঙৰ নহয় যিটো মই বেছি ডাঙৰ পাইছিলোঁ এইটো বানপানী টাইমতেই পাইছিলোঁ সেই বানপানী টাইমত সেইটো ভকুৱা আছিলে সেই ভকুৱাটোৱেই পাইছোঁ আৰু মানে তাতকৈ ডাঙৰ পোৱা নাই মই চাৰে তিনি কেজি চাৰি কেজি সেনেকুৱা ওজনৰ ডাঙৰ পাইছোঁ তাতকৈ মই ডাঙৰ মাছ এতিয়ালৈকে কিন্তু মই পোৱা নাই এনে ফিচাৰীত পাইছোঁ ফিচাৰীততো বহুত চিতল তিতল বৰালি চৰালী বহুত ডাঙৰেই পাইছোঁ কিন্তু সেইবিলাক আৰু নিজেই পোহা মাছ কিন্তু এইটো মই নিজেই নোপোহাকৈ বেলেগৰ পৰা আহি মোৰ আগত পৰা মাছ সেইটো মই বানপানীতে পাইছোঁ